হয় মই বিভিন্ন গীত গাবলৈ চেষ্টা কৰোঁ বিভিন্ন ভাষাৰ বা বিভিন্ন কৌশলৰ গীত গাবলৈ চেষ্টা কৰোঁ আৰু সেইবোৰ কেনেকৈ গায় বুলি ক'বলৈ হ'লে প্ৰথমতে গীতটো ভালদৰে শুনা হয় যিকোনো ভাষাৰে নহওক প্ৰথমতে বুজি পাব নাপাব পাৰা চাগৈ কিন্তু প্ৰথমতে গীতবোৰ খুব ভালকৈ শুনা হয় যে কেনেকৈ গাইছে কি গাইছে বা তাৰ যিখিনি লিখা সেই লিখাখিনি লিখি লোৱা হয় প্ৰথমতে যি হিচাপত শুনা পাওঁ তাৰপাছত লাহে লাহে সেইটো শুনি শুনি শুনি শুনি শুনি এটা সময়ত এনেকুৱা হৈ গ'ল যে গোটেই সুৰটো বা গোটেই কথাখিনি মনত ৰখি যায়গৈ হয়তো সম্পূৰ্ণ আমি শুদ্ধকৈ ক'ব নোৱাৰিব পাৰোঁ বা গাব নোৱাৰিব পাৰোঁ কিন্তু এটা সময়ত মনত ৰখি যায় আৰু সেই মনত ৰখি যোৱাটোৰ পৰাই গীতটোৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়ে যে অ গীতটো ভাল লাগিছে এইটো গীত গাব পাৰিম তাৰপাছত তেনেকৈয়ে শিকা হয় আৰু বিভিন্ন কৌশল মানে সংগীতৰ বিভিন্ন কৌশল আছে কেতিয়াবা আমি গানবোৰ বহুত তীব্ৰভাৱে গাওঁ বা কেতিয়াবা বহুত লাহে লাহে গাওঁ কেতিয়াবা খুব কোমলভাৱে গাওঁ গতিকে সেইটো গানটোৰ ওপৰত বা গীতটোৰ ওপৰত নিৰ্ভৰ কৰিব যে গীতটো কেনেধৰণৰ বা গীতটোৰ কথাখিনিয়ে গীতটোৰ সুৰে আমাক কেনেধৰণে গোৱাটো বিচাৰিছে গতিকে সেই হিচাপত আমি গীতবোৰ গাওঁ আৰু বিভিন্ন কৌশল আমি গীতটোত ব্য়ৱহাৰ কৰোঁ